অঁ বাইদেউ অঁ অঁ হয় হয় এই আছোঁ ঘৰতে পায় ভালে ভালে ভাল নহ্ সেইবিলাক হ'ল আৰু এতিয়া জাষ্ট অঁ কওকচোন অঁ অঁ হয়নি অঁ তাত এখন মানে ডাঙৰ মাৰ্কেট এখন খুলিছে বুলি গম পাইছো বাৰু ভালেই হ'ব বুজিছে অঁ অঁ ঠিকে আছে বাৰু হেৰি নহয় কি কি বজাৰ কৰিব বা অঁ অঁ অঁ

অঁ অঁ অঁ অঁ ঠিকে চিন্তা কৰিছে ময়ো সেইবিলাক আনিব লাগে পায় মই ভাবিয়ে আছিলোঁ ভালেই কৰিলে আপুনি ফোন কৰিলে অঁ অঁতো আকৌ পিঠা পনা বনাবলৈ দুইজনীয়ে লগ লাগি এইবিলাকে কৰিব লাগিব অঁ তাতে সব পোৱা হ'ব ডাঙৰ মাৰ্কেট আৰু বজাৰ বহে নহ্ তাতে অঁ ঠিকেই চিন্তা কৰি অঁ অঁ অঁ অঁ ঠিকে আছে বাৰু এতিয়া বিহু আগত হেৰি কৰিলেহে হ'ব আৰু সোনকালে

অঁ অঁ এতিয়া ধৰক বিহু ওচৰ পাইছেহি সব বিধৰে বনালে ভাল হ'ব আৰু অঁ অঁ অঁ অঁ ভালেই হ'ব সকলো বজাৰ তাতে কৰি আহিব পাৰিম আৰু অঁ অঁ অঁ কাইলৈ যাব নহ্ অঁ অঁ কাইলৈ যাব লাগিব আকৌ এইডোখৰত আমাৰ দলগাঁৱতে গাড়ীত একেলগতে উঠি যামগৈ আৰু লগে ভাগে অঁ এইডোখৰ এতিয়া যাম আৰু ভাগে ভাগে অঁ অঁ আগে পাতলা সেইখিনি কৰি ল'ম আৰু কাপোৰৰখিনি তাৰপিছতে সেই চাউল ধৰক তিল এনেকৈ মানে আহিব আৰু কি কি বস্তু লয় অঁ নাৰিকল হওক গুৰ অঁ গুৰ চোৰ এনেকৈ পালে মানে সব লৈ আহিব লাগিব আৰু অঁ অঁ সেইটোৱে একেবাৰে একেবাৰে বজাৰখন তাতে কৰি আহিব লাগিব অঁ ভালেই হ'ব আকৌ তাৰপৰাই ধৰিম আৰু এই হেৰি কৰিব শুনিছেনে এই পাৰিলে মানে দুইজনীয়ে গাড়ী এখনকে ভাড়া কৰি লৈ যাম অ' সব বস্তু লৈ আহিম বুইছেনে বজাৰ কৰি ভালেই হ'ব বে বেছি নহয় পাঁচশমান ল'ব আৰু গাড়ীখনতে ভাড়া কৰি মানে তেতিয়া সকলো বস্তু আহিব আৰু নহ্ অঁ তাতে এতিয়া ধৰক তিল পিঠা এইবিলাক আমি ঘৰতো খাব পাৰিম ধৰক বনাই মেলি অকণমান চেলিঙো কৰিব পাৰিম অঁ পেকিং কৰি কৰি অঁ সব মুঠতে বস্তু তাত পাবই খালি আৰু আমি যাব লাগে অঁ লগে ভাগে বজাৰ চজাৰ কৰি চাই মিেলি অলপ দেৰি হ'ব তাত মানে গোটেই সমস্ত বস্তু আনিব লাগিব নহয় গোটেই বিহু বজাৰখন অঁ নাৰিকল চাৰিকল

অঁ তেনেকৈও দিব পাৰিম অঁ ৰেডিমেড কৰি থৈ দিলে মানে ধৰক ল'ব পাৰিব বিহুৰ বজাৰ কৰি নিব পাৰিব অঁ অঁ অঁ অঁ অঁ তাৰপৰা সেই ডাঙৰ মাৰ্কেট এখনো আছে তাতো অকণমান বস্তুবোৰ অলপ স সস্তাও বুইছেনে তাতে সব মানে কাপোৰখিনি কাপোৰৰ বজাৰখিনি তাতে কৰিব পাৰিম নতুনকৈ মাৰ্কেট এখন মাৰ্কেট এখন খুলিছে তাৰপৰা সেইখন তাত সোমাই মেলি কিনি তাৰপিছত আহি বজাৰৰ ফালে সোমাই যাম আৰু বজাৰ আগে মোনা কেইটামান কিনি ল'ব লাগিব আৰু বস্তুবোৰ ভৰাই মেলিবলৈ অঁ তাকেই আকৌ ময়ো শুনিছোঁ আকৌ সেইটো কাৰণে কৈছোঁ গাড়ী এখন বোলো ভাড়া কৰি যাম

অঁ তেনেকৈ খাই বৈ সোনকালে আজৰি হ'ব আৰু অঁ আকৌ এতিয়া বিহু বজাৰ এনেও মানুহ কিমান গাড়ী ভিৰ আৰু গাড়ী পাবলৈ নাই আজিয়ে কথাটো পাতি থৈ দিব লাগিব নহ্

সেয়ে আকৌ একেই আৰু ময়ো মোৰ তেনেকেই আনিব লাগিব অঁ ময়ো আনিব লাগিব দুইটা এটা

মই যে বিশেষকৈ হেৰি আৰু চুৱেটাৰ এটা লাগে অ' চুৱেটাৰ এটা চাব লাগিব মাৰ্কেটতে

অঁ অঁ সেয়েহে আকৌ সেইকেইটা আগে কিনি ল'ম বুইছেনে এইবোৰ দাম দৰ কথা আছে নহ্ আমাৰ দাম দৰ সেই পাতি থাকোতে অকণমান সময় যাবগৈ নহয় সেইকাৰণে সেইখিনি বস্তু কিনি ল'ম কাপোৰ কানিবিলাক অঁ দিগদাৰ গোটেই ৰিজাৰ্ভেশ্য়ন হৈছে আৰু তোমাৰ সেইকাৰণে বেটাৰী এখনকে বোলো ভাড়া কৰি অঁ আজিয়ে পাতিব লাগিব দেই পাতি মেলি আপোনাক ক'ম আৰু অঁ অঁ অঁ ইভাগে বাছত গ'লেও সেই একেটাই ঠেলা হেঁচা আৰু গাড়ী পোৱাৰো সম্ভাৱনা নাথাকে সেইটো কাৰণে সেই ভাড়া কৰি যোৱাটোৱেই ভাল হ'ব বস্তুখিনি আনিবলৈও সুবিধা হ'ব নহ্

অঁ অঁ সেয়েহে আকৌ এতিয়া সোনকালে আনি সেই আনি মেলি পাৰিলে মানে কিছুমান ৰেডিমেড বস্তু থাকিলে মানে পচন্দ হ'লে লৈ আনিম আৰু কিছুমান বনাবলৈ হ'লে মানে নিজে লৈ আনিম আকৌ নহ্ আকৌ আমিও নিজে চেল কৰিব পাৰিম সেইটো কথা ময়ো সেই ক কৰিম বুলি ভাবিয়ে আছিলোঁ সেইটো সময়তে কৰিলে ভালেই হ'ল মই বোলো কাম বনবিলাক কৰি লওঁ তাৰপিছত বোলো ফোন এটা কৰিব লাগিব বজাৰলৈ যায় নেকি বোলো এতিয়া আপুনি কৰিলে ভালেই হ'ল আৰু অঁ খুন্দি একেলগতে মানে অঁ তিল চিলখিনি এতিয়া আগে আনি ল'লেহে হ'ব আকৌ নহ্ কাইলৈ সেইকাৰণে লোৱাটো ভালেই হ'ব

দাম হ'ব আকৌ মানে পাবলৈও দিগদাৰ হ'ব থপিয়া থপি হয় এইখন সোনকালে নিজে সোনকালে আনিলে মানে ধৰক বনাবও পাৰিম নিজৰ ঘৰলৈও হ'ব সেয়েহে আকৌ এতিয়া আহা আহা যোৱা আমাৰ খৰচটোকে ওলাব আকৌ

অঁ ঠিকে হ'ল ফোন কৰিলে বাৰু অঁ কাইলৈ ওলাব তেতিয়াহ'লে নহ্ অঁ আজৰি হৈ আছো অঁ অঁ সেইটোৱে আকৌ দূৰ ৰাস্তা সেইকাৰণে চিন্তা এটা কৰিছোঁ আকৌ গাড়ীখনকে বোলো ভাড়া কৰিব লাগিব